অঁ আপুনি লীনাৰ মাক হয়নে অঁ হয় মই লীনাৰ স্কুলৰ পৰা ক'লোঁ অঁ হয় আপোনাৰ ছোৱালীজনী মানে আজি কেইদিনমানৰ পৰা এটা আৰ্টত মনটো বহা নাই দেই মই কিবা এটা আকিবলৈ দিলেও কিবা এটা কথা ক'লেও তাই মানে অন্যমনস্ক হৈ থাকে বাহিৰলৈ চাই থাকে ভালকৈ এইকেইদিন খেলাও নাই আৰু কিবা এটা আকিবলৈ দিলেও নেআকে হ'মৱৰ্ক কৰিবলৈ দিলেও নকৰে কিনো হৈছে জানো মই বোলো আপোনাক এবাৰ জনাওচোন কথাটো অঁ আপুনি তাই এনে আগ্ৰহটো দেখি পেলানি আপুনি তাৰমানে আৰ্টত দিছিলে নে বাৰু আপোনালোকে মানে ছবি আকিব পাৰক বুলিহে আৰ্টত দিলে বাৰু অঁ হয় মানে কি হ'ল ল'ৰা ছোৱালী এটা নিজ অঁ হয় নিজৰ নিজৰ এটা হেৰি থাকে যে তাই চাগে আৰ্টত মন নাই নেকি আপোনালোকে এবাৰ তাইক মানে ন'টিচ কৰিবচোন তাইৰ বা কিহত বা ৰাপ আছে অঁ এতিয়া মানে কি হ'ল ধৰক আপোনাৰ হয় কওঁক হয় কওঁকচোন আপুনি কওঁক কি ক'ব খুজিছিলে অঁ অঁ হয়নে মই বাৰু সেয়াই মই বোলো কওঁচোন এতিয়া ধৰক মোৰ ওচৰলৈ আহিব তাই একো নেআঁকিব নকৰিব আকৌ কি কয় নিশিকিব আপোনালোকৰ পৰা মোৰ ফিজটো লৈ থাকিবলৈও ভাল নালাগে নহয় তেনেকৈ কিবা এটা শিকিলেহে ভাল লাগে ধৰক আৰু আমি হয় ফিজটো লওঁ এজন ছাত্ৰ ছাত্ৰীক শিকোৱাৰ বাবদ আমি ফিজটো লওঁ ল'লেও ধৰক কিবা এটা শিকিলে ভাল লাগে একো নিশিকিলেনো ফিজটো এনে ল'বতো নোৱাৰোঁ ধৰক কাইলৈ ধৰক আপোনালোকেও মোক প্ৰশ্ন কৰিব যে তাইটো একো আঁকিবই জনা নাই আপুনিটো আপোনাকতোতো ফিজটো দিয়ে থাকোঁ মই অঁ হয় ঠিক আছে যদি আপুনি কথা পাতি কৰি চাব তাই সেইটো ৰাপ আছেনে নাই সুধিব আৰু যদি ৰাপ নাই তেতিয়াহ'লে তাই যিটোত ৰাপ কৰে সেইটো তেতিয়া মোৰ ওচৰৰ পৰা লৈ গ'লেও মই বেয়া নাপাওঁ অঁ হয় ঠিক আছে বাৰু আপুনি হেৰি অঁ অঁ পাতি চাই আপুনি মোক ক'বচোন বাৰু ঠিক আছে হ'ব দিয়ক অঁ ৰাখিছোঁ